অঁ ভাল অঁ আছে থাকিম তুমি বা কেতিয়া আহা মোৰ কাম এটা আছে যাম বুলি ভাবিছিলোঁ মই চাৰিটালৈকে থাকিম অঁ অঁ অঁ ৰাখোঁ পাটৰ ৰাখোঁ কেঁচা পাটো আছে আৰু ননী লাগিলে ননী আছে

অঁ এভেইলেবল আছে তুমি আহিব পাৰা আৰু যদিহে তোমাৰ নিজেই যদিহে তুমি কৈ দিয়া যে এইটো ডিজাইনত লাগে বা সেইটো ডিজাইনত লাগে তেতিয়া তুমি অৰ্ডাৰ কৰি যাব পাৰা আমি তোমাক অঁ আমি অৰ্ডাৰটো ৰাখিম যেতিয়া লাগে তেতিয়া দিম অঁ দেৰ মাহ আছে যদিহে হৈ যাব হয় অঁ আমি তেনেকৈ ৰাখোঁ ইমাৰ্জেঞ্চী হ'লে মানে কৰি দিওঁ আৰু তেনেকুবা এতিয়া এভেইলেবল নাই কিন্তু আছে কম আছে এতিয়া সেইটো তোমাৰ পচন্দ হয় নে নহয়তো মই নাজানিম অঁ হয় তেতিয়া হ'লে তুমি আহি ল'বা মই তেতিয়া আমি আলোচনা কৰিম আৰু যদি তোমাৰ তেনেকুৱা লাগে নাথাকিলেও মই যোগাৰ কৰি দিব পাৰিম তোমাক দাম আছে এতিয়াতো দুজেহাৰ আছে তোমাৰ ফুলৰ লগত কথা আছে বা দীঘল বা চুটিৰ লগত কথা আছে